হয় কৃষকৰ আত্মহত্যাৰ ওপৰত বিভিন্ন ধৰণৰ কথা জড়িত হৈ থাকে তাৰ ভিতৰত ধৰক কৃষকে প্ৰকৃত এখন বজাৰ নাপায় য'ত উৎপাদন কৰে উৎপাদন কৰি এখন বজাৰৰ অভাৱ গতিকে তাত মূল্যটো নাপায় যেনে ধৰক দুখন বজাৰৰ মাজত আকাশ পাতালৰ পাৰ্থক্য এটা আহি পৰে পৰিবহনৰ খৰছটো বাদ দিয়ো আমি বহুত তাৰতম্য সামগ্ৰীৰ দেখা পাওঁ তাৰ বিভিন্ন কাৰণ হ'ল এখন আমাৰ বজাৰ নাই আৰু দ্বিতীয় কাৰণ হৈছে বজাৰ নাথাকিলে আমি উচিত মূল্যটো নাপায় কৃষকে এতিয়া যিখিনি খৰছ কৰি বস্তু এটা উৎপাদন কৰিব সেই উৎপাদন কৰা বস্তুটো যদি তেওঁ উচিত মূল্য নাপায় তেওঁটো লোকছান ভৰি তেওঁ কৰিব নোৱাৰে গতিকে তেওঁ এটা উচিত মূল্যৰ অভাৱ তাৰোপৰি আমাৰ এইটো চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ উচিত মূল্য দি বা বজাৰএখন দি বা বজাৰত সামগ্ৰীৰ দাম এটা নিৰ্দিষ্ট নিৰিখত নিয়ন্ত্ৰণ কৰি বিভিন্ন কাৰ্য পন্থা হাতত ল'ব পাৰে এইখিনিয়েই আৰু